অঁ ভাইটি তুমি মোক যে সেই অ'টো কেব বা টেক্সি এখন যোগাৰ কৰি দিব পাৰিবা নেকি অঁ পাৰা যদি তুমি যোগাযোগটো কৰি দিয়াচোন মোক পায়ে পায়ে আহিছে যদি হ'ব নহ'লে মোৰ এই এড্ৰেছটো দি দিবা মই জোনাকী নগৰ পথতে ৰখি আছোঁ মোৰ এঘাৰটা বজাত ট্ৰেইন আছে আকৌ নহ'লে অসুবিধা হ'ব তুমি যোগাযোগটো কৰি দি আহিলা অহা পাছত তেতিয়া তুমি নহ'লে হেৰি কৰা অ' ভাইটি তুমি সেইখিনি যোগাযোগ কৰি দিয়া কাৰণে ধন্যবাদ থাকিল দেই আৰু মই এই সেই বেগ আৰু হেৰিটো বেগকেইটাক ওলাই দিয়া এতিয়া নিজ যাবগৈ লাগে আৰু নহ'লে এই ট্ৰেইনখন ফেলেই কৰিলোঁহেঁতেন তুমি যে ইমানখিনি কাম কৰি দিলা তাৰ বাবে ধন্যবাদ থাকিল দেই ভাইটি